আমাৰ সংস্কৃতিত থকা কলা আৰু শিল্পকলা কিছুমান হৈছে বাঁহ বেত শিল্প য'ত আমি জাপি বনোৱা হয় খৰাহী তাৰপিছতে ডলা এই সকলোবোৰ বনোৱা হয় লগতে মাছ ধৰা সঁজুলিও বনোৱা হয় জাকৈ বনোৱা হয় হেৰি ডুলি বনোৱা হয় ধান থোৱা ডোণ বনোৱা হয় তাৰপিছতে যুঁৱলি বনোৱা হয় তাৰপিছতে বিড়িয়া বনোৱা হয় এইসকলোবোৰ বনোৱা হয় বাঁহৰ বিচনি বনোৱা হয় এইবিলাক হৈছে আমাৰ বাঁহ বেত শিল্পত পৰে আৰু বয়ন শিল্পত বনোৱা হয় পাট মুগা এড়ি মু এড়ী চাদৰ মেজাংকৰি কাপোৰত বনোৱা সোণ বৰণীয়া ফুল তুলি বনোৱা বহুত ধৰণৰ কাপোৰ আছে সেইবিলাক বনোৱা হয় লগতে শৰাই ঢকা সামগ্ৰী বনোৱা হয় কাপোৰেৰে বনোৱা হয় তাৰপিছতে ৰিহা চোলা তাৰপিছতে যিসকল আমাৰ ঢুলীয়াই পিন্ধে আমাৰ অসমীয়া সংস্কৃতিত যিজন ঢুলীয়া আছে সেইজনে যেতিয়া যি পিন্ধে ধুতি তেওঁৰ চাদ চোলাটো সেয়াও বনোৱা হয় লগতে মৃৎ শিল্পত আছে আমাৰ মলা চৰু কলহ টেকেলী থাল এই এইবিলাক বনোৱা হয় কিছুমান চাকি বনোৱা হয় ধূপদানি ধূনা থোৱা মলা তাৰপিছতে গাগৰি ডুৱলি ধূপডানি এইবিলাক বনোৱা হয় ঘট বনোৱা হয় যিবোৰ আমি মাংগলিক কাৰ্য্যত আমি ব্যৱহাৰ কৰোঁ আৰু ধাতু শিল্পত বনোৱা হয় কাঁহ লো পিতল এইবিলাক বনোৱা হয় এই সকলোবিলাকে আমি আমাৰ কৰ্মত দৰকাৰ হয় আমাৰ ব্যৱহাৰ ব্যৱহাৰ হয় আমাৰ দৈনদিন জীৱনত এইবোৰ ব্যৱহাৰ হয় লগতে আৰু দা কটাৰী এইবিলাকো বনোৱা হয় কেৰাহী কুঠাৰ মৈদা এইবোৰো বনোৱা হয় এইবিলাকো পৰে সকলোখিনিয়ে বনোৱা হয় লগতে মুখা শিল্প আছে সেয়া বনোৱা হয় কিছুমান মুখাৰ কিছুমান প্ৰতীকবিলাকৰ মুখা বনোৱা হয় যিবোৰ আমাৰ ভাওনাত প্ৰয়োজন হয় ভাওনা যিটো আমাৰ অসমীয়া সংস্কৃতিৰ এক লোক সংস্কৃতি এইবিলাকেই এইবিলাকেই সামগ্ৰী প্ৰয়ো ব্যৱহাৰ হয়